অ হেল্ল' অ

অ টাউনৰ ফালে যাওকচোন পাব মই মানে কি ইমান হোটেলৰ হেৰি নেখাওঁতো পাব আপুনি ওলাই গ'লেই পাব ব ভালেমানকেইখন আছে অ অ অ অ ঠিক আছে